হেল্লো দাদা তিনিআলিৰ অতুল দা হয়নে এই আপোনাৰ অট'খন ভাড়ালৈ লাগিছিল মানে মই অহা ন তাৰিখে দহমান বজাত লালুকলৈ যাম আপুনি নিব পাৰিবনে মোৰ ঘৰ লাহন গাঁৱৰ নামঘৰটোৰ ওচৰত আপুনি মোক তাৰ পৰাই লৈ যাবহিচোন